মোৰ ব্যৱসায়ত বৰ বেছি ডাঙৰ সমস্যা বা প্ৰত্যাহ্বান নাথাকিলেও কিছু আমি সৰু সুৰা প্ৰত্যাহ্বান মাজে সময়ে দেখা পাওঁ সেইসমূহ হৈছে যিহেতু আমি কেঁচা চাহপাত চাহপাতৰ ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে আমি যেতিয়া আমাৰ অঞ্চলৰ ক্ষুদ্ৰ কৃষক চাহ কৃষকসকলৰপৰা কেঁচা চাহপাতসমূহ সংগ্ৰহ কৰি আমি বটলিভ ফেক্টৰীত জমা দিবলৈ যাওঁ তেতিয়া বটলিভ ফেক্টৰীসমূহৰ স্বত্বাধিকাৰীয়ে আমাৰ কেঁচা চাহপাতসমূহত যদি আমি কীটনাশক দ্ৰব্য বা অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ এটা মিছা অপবাদ দি আমাৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ বাহনসমূহ আমি ঘূৰাই দিয়া আমি দেখিবলৈ পাওঁ আৰু তেওঁলোকে বিভিন্ন অজোহাত দেখুৱাই গেছ নাইকিয়া বুলি প্ৰলোভন দি আমাৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ গাড়ীসমূহ আমি ফেক্টৰীৰপৰা ঘূৰাই অনা আমি দেখিবলৈ ইতিমধ্যে পাইছোঁ বা আমি তেনেকুৱা অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে আমি এনেকুৱা সমস্যাসমূহ আমাৰ স্থানীয় সৰু সৰু ব্যৱসায়বিলাকত দেখিবলৈ পাওঁ